অঁ হেল্ল' কোনে কৈছে এই চৰকাৰে বোলে এই বিজ চিজ দিছে অঁ একে অঁ দিছে অঁ মেম্বাৰবিলাকে সেই আজিকালি চব সেই আৰু খালী কেনেকৈ মাৰিব পাৰি পইচা

অঁ এটা আলোচনা কৰি যাম দেই অঁ বিধানখিনি লাগিব আমাৰ বিধান দৰকাৰও আছে অঁ

অঁ যি অঁ যিয়ে দে সেই আমি আনিব লাগে আনি আৰু খেতি বাতি প্ৰয়োগ কৰিব লাগে অঁ খেতি পূৰা ল'ব অঁ নেদ নেদ যাৰ আচল খেতিয়ক তাই নেপায় অঁ অঁ নকল নকলি কেইটা দেখে দি আছে অঁ যাৰ মাটি নাই মাটি মাটি এক নাই যাৰ তাহাকে দেই অঁ দি আছে